হয় টেকন'লজিয়ে মোৰ দেউতাক তেওঁৰ ব্যৱসায়ত মোক বহুত সহায় কৰিছে আমাৰ দেউতাৰ এখন সৰু গেলামালৰ দোকান আছে য'ত তেওঁ টেকনল'জিৰ সহায়ত এটা কিউ আৰ ক'ড লগালে যাৰ জৰিয়তে তেওঁ আজিকালি অনলাইন যোগে পেমেন্টসমূহ গ্ৰহণ কৰিব পাৰে যাৰ জৰিয়তে তেওঁ আজিকালি অতি সহজতে পেমেন্টসমূহ সংগ্ৰহ কৰি ৰাখিব পাৰে আৰু চাব পাৰে দিনটোত কিমান বিক্ৰী বাৰ্তা হ'ল আৰু তাৰপৰা আপোনাৰ মোৰ মায়ো আপোনাৰ টেকনল'জি ম'বাইল ইউজ কৰে যাৰ জৰিয়তে তেওঁ ইউটিউবৰপৰা বিভিন্ন ধৰণৰ খাদ্যৰ ৰেছিপিবোৰ চায় আমালৈ ৰান্ধি ৰান্ধি উলিয়াই খুব সোৱাদো হয় ৰেছিপিবোৰ আৰু আমি আজিকালি আজিকালি আমাৰ মায়ে আৰু এটা বস্তু শিকিছে ডিজিটেল পেমেন্ট কেনেকৈ কৰিব পাৰি যাৰ জৰিয়তে আজিকালি মই কোনোবা কিবা বস্তু অনলাইন মঙালেও মই যদি ঘৰত নাথাকো মায়ে ডিজিটেল পেমেন্টৰ সহায়ত পেমেন্টটো কৰি বস্তুটো ৰাখি থ'ব পাৰে যোনটো আমাৰ অতি সহজ হৈ পৰিছে হয় আৰু আৰু এটা কথা হ'ল আমাৰ দেউতাৰ যোনখন গেলামালৰ দোকান আছে সেইখন মই টেকনজিৰ সহায়ত গুগুল মেপ'ছ নামৰ যোনটো ভাৰতৰ এটা অতি অতি সহায় কৰা সকলোৰে এটা এপ আছে তাত মই আমাৰ দেউতাৰ দোকানখন ধুনীয়াকৈ গগৈ ষ্ট'ৰ বুলি লিখি থৈ উলিয়াই দিছোঁ যাৰ জৰিয়তে কাৰোবাৰ যদি গগৈ গ্ৰ'চাৰী ষ্ট'ৰ বুলি উলিয়াই দিছোঁ ধুনীয়াকৈ যাৰ জৰিয়তে কোনোবাই যদি কেতিয়াবা কিবা কাৰণত যদি কিবা গ্ৰ'চাৰী বস্তু বিচাৰিবলৈ অলপ দিগদাৰ হয় তেওঁলোকে খুব কম সময়তে গ্ৰ'চাৰী ষ্ট'ৰ বুলি যদি তাত চায় আমাৰ দেউতাৰ দোকানখন দেখি পাব আৰু আহি আমাৰ দেউতাৰ দোকানত ধুনীয়াকৈ বজাৰ সমাৰ কৰি যাব পাৰে যাৰ ফলত আমাৰ দেউতাৰো অলপ সহায় হৈছে আৰু যোনজনে তেওঁক বিচাৰিছে তেওঁৰো অলপ সহায় হৈছে বহুত টেকনল'জিৰ জৰিয়তে আমাৰ দেউতা মা সকলো আমি খুব আনন্দিত হৈছোঁ খুব আমি আমাৰ সহায় হৈছে টেকনল'জিয়ে আমাৰ মাকো বহুত কিবা কিবি মায়ে আজিকালি কিতাপ চিতাপ টেকনল'জিৰ সহায়ত ম'বাইলতে পঢ়িব পাৰে ঘৰতে বহি বহি যাৰ বাবে কোনো আমাৰ জেগা বন্দী হোৱা নাই কিতাপৰদ্বাৰা টেকনল'জিৰ জৰিয়তে এটা ম'বাইলতে বহুতো কিতাপ মায়ে একেলগতে সংৰক্ষিত কৰি থ'ব পাৰে আৰু যেতিয়াই মন যায় য'তে মন যায় তেতিয়াই পঢ়িব পাৰে যেতিয়াই সময় পায় তেতিয়াই মায়ে সেই কিতাপসমূহ পঢ়ে আগৰ দৰে এতিয়া নহয় আগতে মায়ে এনেকুৱা সৰহ সৰহ কিতাপ আনি থ'বলগীয়া হয় ঘৰত কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি মায়ে ম'বাইলতে কিতাপবোৰ সংৰক্ষণ কৰি থয় আৰু ম'বাইলতে পঢ়ে আৰু মোৰো পঢ়াত বহুত সহায় হৈছে যেতিয়াৰ পৰা টেকনল'জি ইমান আগবাঢ়িছে আজিকালি আমাৰ ম'বাইলতে টেকনল'জিৰ জৰিয়তে বহুত কিবা কিবি উপলব্ধ হৈছে পঢ়াৰ বস্তু যাৰ জৰিয়তে আমি পঢ়ি ধুনীয়াকৈ পৰীক্ষা চৰীক্ষা দি ভালকৈ উপকৃত হ'ব পাৰিছোঁ